হাঁহ কুকুৰাৰ ক্ষেত্ৰত হাঁহে হাঁহ বা কুকুৰাই পানী যথেষ্ট পৰিমাণে খায় কিন্তু তেওঁলোকক পৰিষ্কাৰ পৰিষ্কাৰ পানীয়ে দিব লাগে হাঁহ হ'লেও বা কুকুৰাই হ'লেও পানী খোৱাটো আমি দেখা যায় কাৰণ আমি যি যিটো পাত্ৰত আমি পানী দিওঁ সেই পাত্ৰটো পানী প্ৰায় এক লিটাৰমান পানী দিলেও সেই পানীখিনি শেষ হৈ যায় কাৰণ তেতিয়াই আমি জানো যে হাঁহ কুকুৰাই যথেষ্ট পৰিমাণে পানী